অ' কওক

ঠিক আছে অ' অ' এতিয়া গাড়ীত মই মাল লোড কৰিলোৱে শুনিছেনে আপোনাৰ গাড়ীখন ওলাই যাবৰ সময় হৈছে অ' অ' মই যিমান কেইটা কাষ্ট মানে গাড়ীত মাল ভৰাবলগীয়া মানুহ আছিলে গোটেই কেইটা মই পঠিয়াই দিছো আপুনি টেমনা ক' খুৱাব আৰু আৰু আপুনি ৰাস্তাত ক'ৰবাত খুওৱাৰ ব্যৱস্থাটো কৰি দিয়ক গতিকে মানুহকেইজনে একো খাই যোৱা

অ' ঠিক আছে মই চিন্তা নকৰো আৰু কেনবাকে মালখিনি নমাই লোৱা পিছত তেওঁলোকক সোনকালে আজৰি কৰৈ পঠিয়াই দিব আমিও এটা চিন্তাত থাকো নহয় গতিকে দূৰ ৰাস্তাটো এইখিনি আপুনি যেনেতেনে কৰিব আৰু তেওঁলোকে পানী দুনী যদি খাই আপুনি কিবা পইছা পাতি দৰকাৰ হ'লে দিও পঠিয়াব অ কাৰণ তেওঁলোকৰ হা

এক্চুৱেলি আপোনাৰ এতিয়া যিটো চি যিটো সময়ত উলিয়াই ওলাই মানে শাক পাচলি ধৰক জাতিলাও জিকা ভেণ্ডি কোমোৰা বেঙেনা তাৰ পৰা এইটো দাংবদি ফেচবিন এনেকুৱা অলপমান পাচলিয়ে দিছো আৰু পটলটোতো দিছো বাৰু কিন্তু গাজৰো অলপ গৈছে শুনিছেনে বস্তুখিনি ভাল বস্তু কোনো দৰৱ জাতী দিয়া বস্তু আপোনাৰ একদম ফ্ৰেছ বস্তু আপুনি আৰু যদি আপোনাক আৰু যিখিনি ভাল পাই লে তেতিয়া হ'লে মোক ক'ব আৰু মই পাছত আপোনাক দিয়াৰ চেষ্টা কৰিম আপুনি মাল ঠিক আছে থেংক ইউ অ' অ' ঠিক আছে ঠিক আছে অ' অ' হ'ব দিয়ক